মোৰ প্ৰশ্নটো হৈছে আপোনাৰ বাগিচাখনত সাধাৰণতে আপুনি কি কি কি কি ফুল বা গছ ৰুৱে

ছালকুঁৱৰীৰ ৰসটো আৰু ছালত সেইটো লগালে আমাৰ

গোলাপ ফুলৰ ফুলবোৰ ফুলি থাকিলে খুব ভাল লাগে

তাপিছত নাৰ্জী আৰু বহু আছে ভাটৌ ফুল আছে কপৌটো ফুলৰ কথা ক'লোৱেই অৰ্কিডসমূহৰ কথা ক'লোৱেই জবা তাৰপিছত আৰু পাতাবাহাৰ কিছুমান আছে বহু বহু ৰং বিৰঙি পাতাবাহাৰ আছে গতিকে মোৰ ফুলনিখন আমাৰ ফুলনিখন

বহু ফুলেৰে জাতিষ্কাৰ হৈ আছে বুলি মই কওঁ